প্ৰিয় ট্ৰেক হাইক কি আছিলে আমাৰ মোৰ মই কাৰ লগত গৈছিলো মই মোৰ হাজবেণ্ডৰ লগত গৈছিলো বিশেষ ভাল লগা মানুহজনৰ লগতে গ'লো মই হাজবেণ্ডৰ লগত গ'লো তাত মই অতিবাহিত কৰিলো দহ দিনমান থাকিলো ফুৰিলো অৰুণাচললৈ যোৱাৰ পিছত দছ দিনমান থকা হ'ল তাৰপিছত তাৰপাছত এদিন আৰু এবাৰ গজোল গ'লো লিকাবালিলৈ তালৈ গৈ পেলাই তাতো পাহাৰ ববৰ লগত নিজক লৈ অতি মানে চালো অতিবাহিত কৰিছিলো মানুহজনৰ লগত গৈ ভাল লগা দৃশ্য দেখি আৰু আপোনাৰ প্ৰিয় ট্ৰেক মোৰ প্ৰিয় ট্ৰেক কি ক'ম তেনেকৈ আৰু এইটোৱে ভাল লাগিছিলে মানে অচিনাকী জেগাত গৈ চিনাকি হ'লো চিনাকি হৈ অচিনাকি জেগাত গৈ চিনাকি হ'লো চিনাকি হোৱাৰ পিছত তালৈ যোৱাৰ পিছত দেখিছো যে কিমান মানে মানে জানিলো কথা মানে যে আমি ক'ত আহিলো কেনেকুৱা জেগাত আহিলো কেলেই আহিলো কি কাৰণে সেইখিনি জানিলো অভিজ্ঞতা মোৰ এইটোৱে হয় অভিজ্ঞতা যে মই মোৰ ভা ভাল লগা মানুহজনৰ লগত গ'লো গৈ কিনে তেওঁৰ লগত নিজক লৈ অতিবাহিত কৰিলো ফুৰিলো চালো ধুনীয়া ধুনীয়া জেগাবিলাক ধুনীয়া ধুনীয়া দৃশ্য দেখিলো পাহাৰ পৰ্বতৰ লগত জড়িত লগত নৈ নৰ্দমাৰ লগত জড়িত হোৱাৰ মানে এনেকুৱা চব বস্তু চাইছো দেখিছো ভাল লাগিছিল আৰু কিমান দিন থকাৰ পিছতো মোক তাত এৰি আহিবলৈ মন যোৱা নাছিলে যে ইমান ধুনীয়া জেগা কেনেকৈ এৰি আহো কিন্তু তথাপি আহিলো আহাৰ পিছত আকৌ গ'লো লিকাবালিলৈ লিকাবালিলৈ যোৱাৰ পিছত তাতো দেখিছো ইমান ধুনীয়া পাহাৰ নৈ ইমান ধুনীয়া শিলগুটি পানীৰ লগত গৈ আছে লগতে নৈ পানীও গৈ আছে ইমান ধুনীয়া ধুনীয়া মাছ গৈছে পাহাৰৰ পৰা ইমান ধুনীয়া ধুনীয়া ঝৰ্ণা পানী পৰিছে এই পাচিঘাটতলৈ যোৱাৰ তালৈও দেখিছো কি ধুনীয়া ধুনীয়া জেগাবিলাকত ইমান ধুনীয়া ধুনীয়া দৃশ্য দেখিছো মানুহজনৰ লগত নিজক লৈ কিমান অতিবাহিত মানে নিজক লৈ প্ৰকাশ কৰিছো ইমান ধুনীয়া ধুনীয়া জেগা আমি কেলেই আহিলো কি কাৰণে আহিলে আহিও ভাল লাগিছে বা ইমান ধুনীয়া ধুনীয়া বস্তু দেখিছো আৰু অৰুণাচলখন ইমান ধুনীয়া ৰাতিপুৱা হোৱাৰ লগে লগে সূৰ্য উদয়ৰ লগত একদম পিছ টাইম সূৰ্য সূৰ্য্যাস্ত হোৱালৈকে আমি ফুৰিছো চাইছো পাৰ্ক চাৰ্ক চব জেগা ফুৰিছো অৰুণাচলৰ যিবিলাক নতুন নতুন ৰিজৰ্টবিলাক হ'লে তালৈ গৈছো সেই ৰিজৰ্টবিলাকৰ ওচৰলৈ ইমান ধুনীয়া ধুনীয়া পাহাৰৰ কাটিং কৰি কৰি বনাইছে পাহাৰ পৰ্বতৰ লগত মিলাই মিলাই ইমান ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট বনাইছে আমি তালৈ ফুৰিছো চাইছো ভাল লাগিছে গৈ কিনে তাত তাত নজনা মানে কথা নজনা খানা যিবিলাক আমি যিবিলাক আমি মানে আমি ডিনাৰ কৰো বা লাঞ্চ কৰো সেইবিলাক অলপ বেলেগ টাইপৰ অৰুণাচলৰ ভাল লাগিলে চাই আকৌ তেওঁৰ কথাবিলাক তেওঁৰ কথাবিলাকো বেলেগ বেলেগ তেওঁলোকৰ কথাৰ ভাষাবিলাক বেলেগ ভাষাবিলাকো জানিলো এইবিলাক ভাষা আমি আমাৰ লগত অলপ বেলেগ মিলে নাগা মানুহ যেনেকৈ এইবিলাক মানুহৰ ভাষাবিলাক বেলেগ বেলেগ তেওঁলোকৰ প্ৰাকৃতিক দৃশ্যবিলাকৰ সৌন্দৰ্যবিলাক বেলেগ বেলেগ আমাৰ সৌন্দৰ্য বেলেগ তেওঁলোকৰ সেইফালৰ সৌন্দৰ্য বেলেগ বেলেগ মানে এটা ভাল লগা দৃশ্য ৰাতিপুৱা যিটো বতাহ এযাক আহে আমাৰ গালৈ লাগে বতাহযাক ইমান ভাল লাগে মানুহজনৰ লগত ঘূৰি ঘূৰি চাই ইমান ভাল লাগিছিলে যে আমি ক'লৈ আহিলো কেলেই আহিলো ইমান কথা জানি ভাল লাগিছিল আৰু এনেকৈ দি দিনত আমি যেতিয়া ফুৰিবলৈ ওলাই যাওঁ দেখো ইমান ধুনীয়া দৃশ্যটো হৈ থাকে পিছবেলা যেতিয়া টাইমটো হয় পাছ পিছ টাইমটোলৈ সূৰ্য উদয় সূৰ্যাস্ত হোৱা টাইমটোত ইমান ধুনীয়া হৈ থাকে মানে এইফালে চৰাই গৈ থাকে এইফালে আৰু পাহাৰৰ লগত এইফালে বতাহ তাতে ইমান ধুনীয়া নৈ পানী গৈ থাকে চাই চাই ভাল লাগিছিল আৰু মানুহজনৰ লগত অতিবাহিত কৰিছো যে ইমান ধুনীয়া ধুনীয়া জেগাৰ লগত আমি নিজক লৈ ইমান ধুনীয়া এজনৰ লগত এজনৰ লগত কথা কৰিছো বুজিছো শ্বেয়াৰ কৰিছো জানিছো ভাল লাগিছিল আৰু আমাৰ তেনেকৈ এতিয়া আমি ভাবো যে নাই আমি আমি ক'ত আহিলো কেলে আহিলো তেনেকৈ মানে যোৱাৰ পিছত আমি এইটো বুজিছো যে নাই আমি আমাৰ আমি কিমান নজনা কথা বুজিছো জানিছো তাতে আমি ইমানখিনি কথা চাই কিনে আমি নিজৰ মানে নিজক লৈ কিনে অনুভৱো কৰিছো যে নাই আমি যদি এইখন জেগাত থকা হ'লেহেঁতেন আমি পাহাৰতে থকা হ'লে আমাৰ পাহাৰতে এখন ঘৰ হ'লে চাংঘৰ এটাই হ'লেহেংতেন আমি তাতেই ধুনীয়াকৈ আমাৰ এটা নতুন জীৱন যাপন কৰিলো কিন্তু তেনেকুৱা নহয় তেওঁলোকৰ থকা জেগাবিলাক বেলেগ তেওঁলোকৰ কথাবিলাক বেলেগ তেওঁলোকৰ খোৱাৰ পদ্ধতি আইবিলাক বেলেগ বেলেগ আমাৰ লগত যিবিলাক নিমিলে আমি চাই বুজি কিনিয়ে ভাল লাগিছিল আৰু তেনেকেই ভাল লাগিলে আৰু তেওঁলোকৰ মানুহবিলাকো ভাল আৰু পাহাৰ পৰ্বতৰ যেনেকৈ ওচৰত লাগি থাকে মানুহবিলাক তেওঁলোকৰ তাত থাকি থাকি তেওঁলোকৰ আমাৰ নিচিনা বেলেগ এটা মানুহবিলাকৰ লগত এটা মে মিল এটা হৈ গ'ল যে নাই আমিতো ৰেষ্টুৰেণ্টত আছোঁ বা তেওঁলোকে তেনেকৈ জেগাত আছে এইটো ভাল তেওঁলোকক মানে চব বেলেগ আৰু আমাৰ লগত বেলেগ তেওঁলোকৰ লগত বেলেগ ভাল লাগিলে আমি ফুৰিবলৈ গ'লো কিন্তু ফুৰিবলৈ গৈ দছ দিন বাৰদিন আমি ইমানখিনি অনুভৱ কৰিলো যে নাই আজি আমি এখন জেগাৰে হ'লোহেঁতেন যদি আমি এখন জেগাত থকা হ'লেহেঁতেন আমি পাহাৰ পৰ্বত আমি সদায় চাই থাকিলোহেঁতেন তেনেকুৱা ভাল লাগিছিলে আৰু এনেকেই তে ট্ৰেক সেইখিনিয়ে ট্ৰেক আৰু মোৰ যেনেকৈ আমি নেক্সট টাইম আমি আৰু আমাৰ আৰু ফেমিলি আহক লগত লৈ ফুৰিম ঘূৰিম বুলি এটা আশা থাকিল আমি যাম লগত আমাৰ ফেমিলিখিনি লৈ যাম আমাৰ হ'বলগীয়া আৰু ফেমিলি হওক তেওঁলোককো লগত লৈ যাম ফুৰিম ঘূৰিম বুলি এটা আশা থাকিল আশা লৈ মনলৈ ঘূৰি উভতি আহিছিলো আৰু এতিয়া নতুন বছৰৰ নতুন আদৰণি নতুন আদৰণি হ'ব যে আমি আকৌ বেলেগ এনেকৈ জেগালৈ যাওঁ বুলি এটা আশা কৰি আছো যে আৰু যাব পাৰো যাতে সেয়েহে ভাবি আছো আৰু